হেল্ল'ও মই এনেকে ডেলিকেছিলে ক'ল এটা কৰিছিলোঁ তাকে মই এতিয়া খোৱা বস্তু কিছুমান বিচাৰিছিলোঁ মই অৰ্ডাৰ দিছিলোঁ কিছুমান আৰু পোলাও চোলাও এনেকে অৰ্ডাৰ দিছিলোঁ আৰু খোৱা তেনেকে পি খোৱা বস্তু হ'ব নেকি আপোনালোকৰ তাত তেনেকে যেনে এনেকে কল্ড ড্ৰিংক্সে হওক পানী বটলে হওক কল্ড ড্ৰিংক্স ধৰক আমি দুটা ল'ৰা আছোঁ মোৰ লগৰটোও আছে আৰু আপুনি এটা কাম কৰিব এটা দুটা কল্ড ড্ৰিংক্স দি দিব আৰু দুটা পানী বটলো দি দিব আৰু তেনেকে খোৱা বস্তু কিবা পি খাবলে খাব পৰা বস্তু তেনেকে আছে নেকি কিবা আৰু যদি তেনেকুৱা থাকে তেনেকুৱাও দি দিব আৰু